আমাৰ গাঁওবোৰত দেখিবলৈ পোৱা মতে বিয়াবোৰৰ বন্দবস্তি বুলি ক'বলৈ গ'লে বিয়া পাতিবলৈ এজন ল'ৰাজন যেতিয়া উপযুক্ত হয় তেখেতৰ ঘৰৰ মানুহে এজনী উপযুক্ত ছোৱালী বিচাৰে ঘৰখনৰ কাৰণে বা পৰিয়ালটোৰ কাৰণে পৰিয়ালটো ধৰি ৰাখিবলৈ এজনী ছোৱালী বিচাৰে তাৰবাবে তেওঁলোকে নিজৰ পৰিয়ালৰ বা গাঁৱৰ বা বন্ধুবৰ্গক এজনী ছোৱালী বিচাৰিবলৈ কয় আৰু ল'ৰাজনৰ বাবে উপযুক্ত বা পৰিয়ালৰ বাবে উপযুক্ত ছোৱালী এজনী বিচাৰিবলৈ কয় আৰু সেই তাৰ পিছত সেই ছোৱালীজনীক সেই ঘৰৰ মানুহক ঘৰৰ মানুহবোৰক চাই কেনেধৰণৰ তাৰপাছত আমাৰ ছোৱালী চাবলৈ যোৱা এটা পুৰণি যুগৰ পৰা এটা নিয়ম আছে ল'ৰা ঘৰৰ পৰা ছোৱালীজনী চাবলৈ যোৱা হয় আৰু সেই যেতিয়া দুয়োটা পৰিয়াল প্ৰথম সাক্ষাত হয় তেতিয়া তাত বহুতো ক কথা আলোচনা কৰা হয় যেনে ধৰণৰ ছোৱালীজনী কেনেকুৱা হ'ব পাৰে ছোৱালীজনী পৰিয়ালবোৰ কেনেকুৱা ছোৱালীজনী সকলোৰে লগত মিলিবলে পাৰে নোৱাৰে ছোৱালীজনী শিক্ষা শিক্ষাগত অৰ্হতা কিমান এইবোৰৰ কথা বতৰা হয় আৰু আমাৰ সাক্ষাতৰ সময়ত ছোৱালীজনীক আৰু ল'ৰাগৰাকীকো নিজক দুয়োজনক জানিবলৈ সময় দিয়া হয় এনেধৰণৰে যেতিয়া ল'ৰাজনে ছোৱালীজনীক বা ছোৱালীজনীয়ে ল'ৰাজনক পচন্দ কৰে আৰু ঘৰখনে দুয়োখন ঘৰে মিলাপ্ৰিতীৰে কথাখিনি আলোচনা কৰে যে দুয়োজনৰ যোগ্যতা আছে নে নাই তেনেধৰণৰে আমাৰ গাঁৱত এখন বিয়া বিয়াৰ বন্দবস্তি কৰা হয়